অসমৰ বিভিন্ন কলাৰ প্ৰশিক্ষণ বা শিক্ষা প্ৰদান কৰা প্ৰধান কলা বিদ্যালয় বা প্ৰতিষ্ঠানবোৰ হৈছে বিবেকানন্দ কলা শিল্প বিদ্যালয় অসম চিত্ৰকলা আৰু শিল্প সমাজ অসম বস্ত্ৰ প্ৰতিষ্ঠান আমবাৰী চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় শুৱালকুচি ৰেচম বস্ত্ৰ উদ্যোগ সৰ্থেবাৰী কাঁহ পিতল শিল্প প্ৰতিষ্ঠান মুখাশিল্প প্ৰতিষ্ঠান মাজুলী মাজুলী পাণ্ডুলিপি শিল্প প্ৰতিষ্ঠান